খেলবোৰে মানসিক চাপৰপৰা সকাহ দিয়া আনন্দ দিয়াৰ সুবিধাটো মানে ক'বলৈ গ'লে অলপ দীঘলীয়াই হয় গতিকে যিহেতু ইমান দীঘলীয়া হিচাপে মই ইয়াত ক'ব নোৱাৰোঁ গতিকে খেল জগতটো এনেকুৱা বৰ্তমান সময়ত খেল জগতটো এনেকুৱা যে পত মোৰ মতেটো প্ৰতি ঘৰ মানুহৰ মাক দেউতাকে তেওঁলোকৰ ল'ৰা ছোৱালীক খেল জগতত অন্তৰ্ভুক্ত কৰাব লাগে পঢ়া শুনাৰ লগত সমানে সমানে খেল জগতত তেওঁলোকক অন্তৰ্ভুক্ত কৰাব লাগে কিয়নো এক নম্বৰ প্ৰথম কথাটো হ'ল আপোনাৰ কেৰিয়াৰটো খুব ভাল বৰ্তমান সময়ত খেল জগতত আপোনাক খুব এটা ভাল কেৰিয়াৰ কিয়নো খেল জগতৰ পৰা বিভিন্ন খেল হ'ব পাৰে তাত কোনো নিৰ্দিষ্ট খেল নাই বিভিন্ন খেলৰ যোন যাৰ যিটো ওপৰত কাৰোবাৰ হয়তো ক্ৰিকেট হ'ব পাৰে কাৰোবাৰ ফুটবল হ'ব পাৰে কাৰোবাৰ হকী কাৰোবাৰ বেডমিন্টন কাৰোবাৰ দৌৰ কাৰোবাৰ জিমনাষ্টিক কাৰোবাৰ টায়কাণ্ড কাৰাতে যিকোনো ধৰণৰ হ'ব পাৰে যাৰ যিটোত সাধনা বেছি যাৰ যিটোত আগ্ৰহ বেছি যাৰ যিটোত টেলেন্ট বেছি সেইটোতে যাব লাগে মুঠতে খেল জগতৰপৰা খেল জগতত গৈ পেলাই অসমৰ আমাৰ অসমৰ তথা ভাৰতৰ নাম কঢ়িয়াই অনাতো বহুত দৰকাৰী বৰ্তমান সময়ত মই ভাবো আৰু খুব খুবেই এটা জন জনপ্ৰিয় এটা প্লেটফৰ্ম বৰ্তমান সময়ত বা ভাল প্লেটফৰ্ম বুলি ক'ব পাৰি গতিকে তাৰপৰা মানসিক চাপ একেবাৰে নপৰে কিয় নপৰে মানসিক চাপ পৰিব হ'লে মানুহে সদায় আমাৰ যোনবিলাক আজিৰ দিনত মানুহ বহুত মানুহ জানে যে বহুত মানুহে আজিকালি নিজৰ শৰীৰটোক সময় নিদিয়ে আসন কৰা ব্যায়াম কৰা বা জিমলৈ যোৱা বেছি সময় দিনটোত এঘন্টা সময় টাইম দিব লাগিব কিন্তু বহুত মানুহ আজিকালি সেইটো দিশত স্বাৱলম্বী মানে সেইটো দিশত আপোনাৰ জনা পৰা হৈছে বা সেইটোত চিৰিয়াচনেচ সেই দিশটোত লৈছে যদিও বহুত মানুহে কিন্তু সেই দিশটোত চিৰিয়াচনেচ এতিয়ালৈকে লোৱা নাই গতিকে সেই মানুহে যিটো শাৰীৰিক এটা কষ্ট কষ্ট নহয় আচলতে এটা শাৰীৰিক ব্যায়াম সেই ব্যায়মটো মানুহে এঘন্টা সময় হ'লেও কৰিব লাগে স্বাস্থ্যটোৰ কাৰণে যেনেকৈ যোনখিনি মানুহে শাৰীৰিক ব্যায়াম দৈনিকভাৱে কৰি আছে তেওঁলোকে ভাল নি যিহেতু নিশ্চয় ভালকৈ জানে যে শৰীৰটো মানসিক মানসিক চাপ হওক বা পজিটিভ চিন্তাধাৰা নিগেটিভবিলাক আঁতৰি পেলাই ঋণাত্মক চিন্তাধাৰাবিলাক আঁতৰ হৈ ধনাত্মক চিন্তা ধাৰাবিলাক কেনেদৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰে বা মন মগজুত প্ৰৱেশ কৰে তেওঁলোকে হয়তো ভালদৰে জানে ঠিক একেদৰে আপোনাৰ খেল জগততো সেই একে প্ৰভাৱে পৰে কাৰণ ধৰি লওক আজি এজন ল'ৰাই ক্ৰিকেট খেলি আছে আজি ধৰি লৈছো উদাহৰণস্বৰূপে আমাৰ বিৰাট কোহলি বিৰাট কোহলিয়ে খেল জগতত সোমোৱাৰ পিছত তেওঁ আজি তেওঁ নিজে চাওক তেওঁৰ মানসিক চাপ বুলিবলৈ তেনেকুৱা একো প্ৰব্লেম দেখা নাই তেওঁৰ ফিজিকেল ফিটনেচ ফিজিকেল ফিট কিয় হৈ আছে প্ৰতিজন খেলুৱৈৰে কথা কওঁ বিৰাট কোহলিয়ে নহয় প্ৰতিজন খেলুৱৈয়ে আজি ইমান ধুনীয়া ফিজিকেল ফিট যাৰ কোনো বেমাৰ আজাৰ নাইকীয়া যাৰ কোনো নিগেটিভ চিন্তা ধাৰা নাই তেওঁলোকৰ এটাই চিন্তা যে তেওঁলোকে আমাক কাউন্ত্ৰীখনক ৰিপ্ৰেজেন্ট কৰিছে গতিকে আমাৰ দেশখনক জিকাব লাগে তেওঁলোকৰ চিন্তা সেইটোৱে তাত কোনো নিগেটিভ নাই খালী এটাই তেওঁলোকে ভাবে যে পজিটিভ ধনাত্মক আমি কিয় খেলিবলৈ আহিছোঁ আমি জিকিবলৈ খেলিবলৈ আহিছোঁ আৰু প্লাছ তেওঁলোকে যোনটো শৰীৰ চৰ্চা কৰে খেল জগতৰ লগে লগে গতিকে শৰীৰ চৰ্চা কৰাৰ ফলত তেওঁলোকৰ শৰীৰটো খুবেই সুকলম খুবেই ধুনীয়া নিৰা নিৰোগী তেওঁলোকৰ এটা শৰীৰ তেওঁলোকে নিজেই মেইন্টেইন কৰি আছে গতিকে আজিৰ দিনৰ ল'ৰা ছোৱালী আজি হিমা দাসে দৌৰি পেলাই আমাৰ অসমৰ লগতে সমগ্ৰ ভাৰতত আমাৰ ভাৰতৰে আমাৰ নাম জ্বলাইছে বিশ্বত আমাৰ নাম উজ্বলাইছে আমাৰ ধ্ৰিং এক্সপ্ৰেছ হিমা দাসে গতিকে হিমা দাস দৌৰৰ যেনেকুৱা যিমান পাৰ্গত গতিকে তেওঁ সেইটো এটা বহুত ডাঙৰ এক্সাৰচাইজ আজিৰ দিনত মানুহে বেমাৰ আজাৰৰপৰা বাছি থাকিবলৈ খোজকাঢ়ে খোজকাঢ়িবলৈ কয় সচৰাচৰ ডক্তৰে প্ৰেচক্ৰাইব কৰে যে আপুনি খোজকাঢ়ক যাৰ নেকি প্ৰেচাৰ বেছি যাৰ নেকি আপ ডায়বেটিজ বেছি সেই মানুহখিনিয়ে আজিৰ দিনত ডক্তৰে প্ৰেচক্ৰাইব কৰে যে আপুনি দৈনিকভাৱে খোজকাঢ়িবলৈ লওক গতিকে হিমা দাসে তেওঁৰ তাৰ পেচাটোৱে হ'ল তেওঁৰ পেচনটো তেওঁৰ ড্ৰীমটো তেওঁৰ হেৰি গোটেই জীৱনৰ তেওঁৰ একমাত্ৰ উদ্দেশ্যটোৱেই হ'ল তেওঁৰ দৌৰা গতিকে তেওঁ দৌৰি পেলাই যিমানখিনি তেওঁ শৰীৰত আপোনাৰ নিগেটিভ যিমানখিনি চিন্তাধাৰা আছে তেওঁ মানে সেই চিন্তাধাৰাটো কেনেকৈ আঁতৰিছে তেওঁ কমপ্লিট তেওঁৰ বাৰ্ণ হৈছে ফেট বাৰ্ণ হৈছে কমপ্লিট তেওঁৰ ফিজিকেল ফিটনেচ ভৰিৰপৰা মূৰৰলৈকে সম্পূৰ্ণ সুস্থ সবল হৈ আছে তেওঁৰ কাৰণ সেইটো এটা ডাঙৰ এক্সাৰচাইজ ন দৌৰাটো আৰু প্ৰতিজন প্ৰতিটো খেলতে আজি টায়কাণ্ড খেলক হেৰি খেলক টায়কাণ্ড খেলিব হ'লে কিমান প্ৰেক্টিচ কৰিব লাগিব কিমান হাৰ্ড ৱৰ্ক কৰিব লাগিব কিমান কঠোৰ পৰিশ্ৰম কৰিব লাগে গতিকে সেই পৰিশ্ৰমৰ ফলত তেওঁলোকে তেওঁলোকৰ নিজৰ শৰীৰটো কিন্তু সেইমতে মেইন্টেইন কৰি আছে কাৰণ তেওঁলোকে কিমান সময়ত কি খাব লাগিব কি খাব নালাগিব তেওঁলোকক গাইড দিয়া তেওঁলোকৰ কোচ থাকে প্ৰশিক্ষক থাকে প্ৰশিক্ষণ জনাব প্ৰশিক্ষকজনে যেতিয়া তেওঁলোকক সেইমতে খাৱা বোৱা কৰিবলৈ দিয়ে বেয়া বস্তুৰপৰা আঁতৰি থাকিবলৈ দিয়ে তেওঁলোকৰ মন মগজুৱে এইটো ভাবি লয় যে আমাৰ মদ ভাং বা ইত্যাদি ইত্যাদি যিমান ধৰণৰ এলকহলিক বস্তু আছে বেয়া বস্তু আছে সেই বস্তুখিনিৰপৰা তেওঁলোকে এটাই সৰুৰপৰা ভাবে যে আমি আঁতৰি থাকিব লাগিব কাৰণ আমাৰ এটাই লক্ষ্য হ'ল আমি টায়কাণ্ড আমি কাৰাতে খেলোঁ আমি টায়কাণ্ড আমি দেশৰ হৈ নাম নাম উজ্বলাব লাগিব গতিকে তেওঁলোকে সেইমতে তেওঁলোকৰ শৰীৰটোক সেইমতে ফিট কৰি ৰাখে আৰু শৰীৰটো মানুহৰ ঠিক হৈ থকাৰ থকা মানে আপোনাৰ বেমাৰৰপৰা মানুহ আঁতৰি থকা মানে আপোনাৰ মানসিক চাপ নিগেটিভ যোনটো ঋণাত্মক চিন্তাধাৰা মানুহৰ মনত একেবাৰেই নাহে গতিকে আৰু নিগেটিভ চিন্তাধাৰা যাৰ ঋণাত্মক চিন্তা মন মগজুত কেতিয়াও নাই যাৰ সদায় মন মগজু ধনাত্মক চিন্তাৰে ভৰি থাকে সেই মানুহৰ মুখত সদায় হাঁহি বিৰিঙি থাকে সেই মানুহ কেতিয়াও দুখত থাকিব নোৱাৰে বা মই আজিলৈকে কেন তেনেকুৱা কোনো মানুহ দেখা নাই যোন মানুহে ধনাত্মক চিন্তাধাৰা কৰি হাঁহি কান্দি বা ডিপ্ৰেচনত গৈ দুখত থাকে গতিকে এইটো এটা বহুত বহুত ডাঙৰ এটা মানে এক্সাৰচাইজ বুলি ক'ব লাগিব খেল জগতটোৰ কথায়ে কৈছো মই খেলবোৰ মানুহে আজিকালি ল'ৰা ছোৱালীক সেইকাৰণে খুব ধুনীয়াকৈ খুব প্ৰশিক্ষণ দি পেলাই ধুনীয়াকৈ এজন ভাল প্ৰশিক্ষকৰ ওচৰত গৈ পেলাই তেওঁলোকক খুব সুন্দৰভাৱে খেলাই বুজাই সৰুৰেপৰাই তেওঁলোকক সেই লাইনটোত নিব লাগে পঢ়া শুনাৰ লগতে কাৰণ কিয় তেতিয়া তেওঁলোকৰ যেতিয়া এটা ফকাছত থাকিব মাইণ্ডটো যেতিয়া এটা ষ্টেবল হৈ যাব ন তেতিয়া তেওঁলোকৰ কিন্তু চঞ্চল মনটো আঁতৰি পেলাই তেওঁলোকৰ এটা স্থিৰতাত তেওঁলোকৰ মনটো সদায় গতি কৰিব আৰু সেইটো হোৱাৰ লগে লগে তেওঁলোকৰ ধৰক পঢ়া শুনাটো মন ভালকৈ বহিব পঢ়া শুনাও ধুনীয়াকৈ কৰিব পাৰিব তেওঁলোকে সদায় ধনাত্মক চিন্তাধাৰা আগবাঢ়িব পাৰিব আৰু ধনাত্মক চিন্তাধাৰাই আগবাঢ়া ল'ৰা ছোৱালীয়ে আমাৰ বৃহৎ সদায় দেশৰ ভৱিষ্যত উজ্বলাব পাৰিব গতিকে মই এইখিনিকে কৈ মই এইটো মোৰ বিচাৰ এইটোৱে যে খেল জগতৰপৰা সম্পূৰ্ণৰূপে মানসিক চাপৰপৰা সকাহ পায় ল'ৰা ছোৱালী ল'ৰা ছোৱালীয়ে আনন্দ সদায় সুখময় জীৱন এটা গঢ়ি তুলিব পাৰে গতিকে সকলো ল'ৰা ছোৱালীয়ে আজিৰ দিনত খেল জগতত এজন ভাল প্ৰশিক্ষক লৈ ভাল প্ৰশিক্ষকৰদ্বাৰা তেওঁলোকে খেল জগতত আমাৰ স্থান লৈ পেলাই আমাৰ অসমক আৰু বা আমাৰ দেশৰ নাম উজ্বলাব লাগে